কাপোৰ ধুবলৈ হ'লে পোনপ্ৰথমে আমি কাপোৰখিনি এটা ডাঙৰ পাত্ৰত চাৰ্ফ দি লওঁ লৈ আধা ঘণ্টামান থৈ আমি সেই কাপোৰখিনি ধুবলৈ আৰম্ভ কৰোঁ ধুবলৈ হ'লে প্ৰথমতে আমি এই নহয় তে মানে কাপোৰবোৰ অলপ থুকুচি দিওঁ বা এছাৰি দিওঁ নহ'লে ব্ৰাছ মাৰি চাফা কৰি লওঁ চাফা কৰাৰ পাছত আমি ডাঙৰ পাত্ৰত পানী লৈ পিনে এটা এটাকৈ আউডালি যাওঁ আমি সেইখিনি চাৰ্ফৰ পানী বা চাবোনৰ পানী ভালদৰে নোযোৱালৈকে আমি সেইখিনি আউডালি ভালদৰে চেপি ৰ'দত আমি মেলি দিওঁ বতৰৰ কথা ক'বলৈ হ'লে বতৰৰ ডাৱৰীয়া হ'লে আমি সেই কাপোৰবোৰ আনি আমি ভিতৰৰ কোনোবা এঠাইত ডাং দি কাপোৰবোৰ মেলি ৰাখোঁ আৰু তেনেদৰে আমি কাপোৰবোৰ শুকুৱাওঁ সেইটো এটা প্ৰক্ৰিয়া আৰু সেই কাপোৰবোৰ ধুবলৈ হ'লে আমি পানীৰ বিষয়ে ভাবিবলৈ হ'লে পানীৰ যেনেকৈ আমি খৰচ কৰিবলৈ হ'লে বেছি খৰচ নকৰাকৈ কাপোৰ ধোও বুলি ভাবিলে আমি একেখিনি কাপোৰ এটা ডাঙৰ পাত্ৰত পানীত আউডালি এই এবাৰ গোটেইখিনি আউডালি লওঁ তাৰপৰা আকৌ চাৰ্ফৰ পানী বা চাৰ্ফৰ পানী চাবোনৰ পানী নোযোৱালৈকে আমি সেই পানীখিনিত আকৌ এবাৰ আউডালি সেই পানীখিনি পেলাই আকৌ দ্বিতীয়বাৰ আকৌ সেই পানীখিনিতে আমি বেলেগ পানী লৈ পিনে আমি কাপোৰ আউডালি থাকোঁ আৰু যেতিয়ালৈকে সেই যেতিয়ালৈকে আমি পানীখিনি চাৰ্ফৰ আৰু চাবোনৰ পানী নাযায় তেতিয়ালৈকে আমি ধুই থাকোঁ আৰু এনেদৰে আমি কাপোৰ ধোওঁ